হয় হয় আছে আছে দাম আপোনাৰ কোনটো চাউল লাগে কোনটো ধান ল'ব আপুনি বৰা আৰু লাহি লাগে বৰাটোটো আপোনাৰ আমি এনেই গাঁৱত ইয়াত বিকি আছোঁ ষাঠি টকা পয়ষষ্ঠি টকা অঁ হ'ব পাব নিশ্চয় মই আছোঁ অঁ আপুনি যেতিয়াই আহে ধানৰ কুইণ্টেলটো আপোনাৰ পাঁচ হাজাৰ আপোনাৰ যদি সৰহীয়াকৈ লয় আপুনি তেতিয়া পাঁচ হাজাৰ দিব পাৰিব আপুনি দহটামানৰ পিছত আহক ঠিক আছে ভালে ভালে ঠিক আছে আহিব